আমি যিহেতু এইবাৰ জুকো ভেলীলৈ গৈছিলোঁ জুকো ভেলীটো বহুত ধুনীয়া ভেলী এটা যোনটো মানে নিউজিলেণ্ডৰ নিচিনা দেখি ইমান ধুনীয়া জেগাটোত গৈ পেলাই আমি ভবা নাছিলোঁ যে তাতো আমি লেতেৰা দেখিবলৈ পাম ইমানখিনি লেতেৰা নাছিলে কিন্তু সেইখিনি লেতেৰাও মানে আমি দেখা পাব নালাগিছিলে ৰাস্তাত যোনখিনি যোনটো ৰাস্তাত আমি ট্ৰেক কৰি গৈছিলোঁ সেই ৰাস্তাৰ কাষে কাষে কিনাৰে কিনাৰে বহুত পেকেটছ পৰি আছিল তাত ডিছপ'জেবল যোনবোৰ গ্লাছবোৰ বা বিছলেৰি বটলছবোৰ সেইবোৰ বিস্কুটৰ পেকেট সেইবোৰ বহুত পৰি আছিলে আৰু ইভেন আমি য'ত আ বেছ কেম্প আছিলে আমাৰ কেম্পৰ বাহিৰে বাহিৰে কেম্পটো কেম্পবোৰ একদম ছাইদে ছাইদে আছিলে আৰু সেই অ মানে জংঘল আছিলে ছাইদত ত' মানুহবোৰে সেই ইনষ্টেণ্ট কফি খায় বা নুদল কাপ নুদলছবোৰ খায় সেই খাই পেলাই পাত্ৰবোৰ তাতেই পেলাই দিয়ে ছাইদত নাভাবে যে ডাষ্টবিনত পেলাব লাগে ডাষ্টবিন আছে তাত তাৰ ডাষ্টবিনবোৰ গোটেই বাঁহৰ ডা বেতৰে বনোৱা ডাষ্টবিন ইমান জেগাই জেগাই ডাষ্টবিন থকাৰ পিছতো মানুহে নাভাবে যে সেইটো যে উঠাই পেলাই মানুহে কিবাত পেলাব লাগে ডাষ্টবিনত পেলাব লাগে আমি সেয়া দেখি পেলাই বহুত দুখিত হৈছোঁ ইমান ধুনীয়া জেগাটো আমাৰ নিজৰে নৰ্থ ইষ্টত আছে তাৰপিছতো এইখিনি ইমান লেতেৰা কৰিব পাৰিছে মানুহে ছ' টুৰিষ্ট এজন আহি পেলাই কি ভাবিব কাৰণ আমি যোনটো এজেঞ্চিত গৈছিলোঁ তাৰ বাহিৰৰ বহুত বেলেগ বেলেগ এজেঞ্চিও আহিছিলে ট'টেল তাত তেৰটা পোন্ধ পোন্ধৰটা কেম্প আছিলে তাত ছ' সেই পোন্ধৰটা কেম্পত গোটেই বাহিৰৰ মানুহো আছিলে কাশ্মীৰৰ পৰা মানুহ আহিছিলে দিল্লীৰ পৰা মানুহ আহিছিলে আৰু বাহিৰৰ ফ'ৰেনাৰো আছিলে বহুত ত' ইমান সেই টুৰিষ্ট মানুহবোৰে আহি পেলাই কি ভাবিব ইমান ধুনীয়া জেগাটোত ফুৰিব আহিছে আৰু সিহঁতেতো পইচাও বেছি দিব লগা হয় আমি যিমান দিওঁ টুৰিষ্ট আহিলে তাৰ ডাবল দিব লগা হয় ত' ডাবল পইচা দি পেলাই সিহঁতে যদি ইমান লেতেৰা বিশুদ্ধ জেগা এটা দেখিব লগা হয় ত' সিহঁতৰ এইটো কি মানে কি ইমপ্ৰেছন থাকিব চ' আৰু আমাৰ এইটো আমাৰে জেগা আমাৰ লোকেল হেৰি নৰ্থ ইষ্ট নাগালেণ্ড যি হ'লেও আমাৰে নৰ্থ ইষ্ট ত' সেইটো আমাৰ দায়িত্ব কি যে আমি চাফা কৰি ৰাখোঁ আমি বে বেছিতো একো কৰিব পৰা নাই কিন্তু তাত যিমান সেই ডাষ্টবিনবোৰ আছে ওচৰে পাঁজৰে ৰাস্তাত আমি যিমানো পেকেটছবোৰ পাইছোঁ এইবোৰ পলিথিন বটলছ সেইবোৰ সব আমি উঠাই উঠাই ডাষ্টবিনত পেলাইছোঁ আৰু আমাৰ লগতো যোনখিনি নত ল'ৰা ছোৱালী লগ হৈছিলে ছাইদত ত' সিহঁতকো সেইটো নিজে সিহঁতি ফিল কৰিছে যে আমি এইটো যিমান লেতেৰা দেখি আছোঁ সেইখিনি নিজে চাফা কৰোঁ ছ' সেইকাৰণে সিহঁতেও সেইখিনি উঠাই উঠাই ডাষ্টবিনত পেলাইছে আমাৰ লগতে আৰু যিমান পাৰোঁ আমি ৰাস্তাত যিমানো লেতেৰা আহিছে সেইখিনি গোটেই উঠাই আনি চাফা কৰিছোঁ তাৰ বাহিৰে ইমানো পৰা নাই কেম্প ছাইটতো আমাৰ টেণ্টৰ বাহিৰত যিমান লেতেৰা আছিলে লোকে পেলোৱা সেইখিনিও আমি গৈ পেলাই সেই বা ডাষ্টবিনত পেলাইছোঁ বা যোনখিনি আমাৰ পাকঘৰত জুই সেকা শাল এটা আছিলে তাতে তাতে গৈ পেলাই আমি সেইখিনি পেলাইছোঁ আৰু নিজে একেবাৰে যিমান পাৰোঁ লেতেৰা কৰা নাই যোনখিনি আমাৰ বটল আছিলে সেইখিনি বটলখিনি বেগতে ৰাখিছোঁ আৰু ডিছপ'জেল যিমান আমাৰ বস্তু আছিলে যেনে বিস্কুটৰ পেকেট বা ছিপচৰ পেকেট সেইখিনি আমি সেই বেগতে সোমোৱাই লৈ আহিছোঁ বাকী আমি ড্ৰাই ফ্ৰোটছ লৈ গৈছিলোঁ যিমান পাৰোঁ আমি টিফিনৰ ইউজ কৰিছোঁ আমি নিজৰ বস্তু বা পাত্ৰ লৈ গৈছোঁ সেইবোৰত আমি ভৰাই লৈ গৈছোঁ আৰু নতুনকৈ একো মানে পেকেটছ লৈ যোৱা নাই যিমান পাৰোঁ আমি কমকৈ হেৰি লৈ গৈছোঁ বস্তু খুব কমকৈ লৈ গৈছোঁ কাৰণ যে তাত বহুত ওপৰত উঠিব লাগে পাহাৰৰ ওপৰত ত' যিমান বস্তু কম হয় তিমান ভাল হয় নহ'লে বহুত বেগটো বহুত ভাৰী হৈ যায় লগতে শ্লিপিং বেগটো থাকে সেইটোও বহুত বেছি ভাৰী হৈ যায় ছ' সেইকাৰণে আমি যিমান পাৰোঁ বস্তু কমাব ট্ৰাই কৰিছোঁ খোৱা বস্তু সেইকাৰণে আমি যিমান পাৰোঁ টিফিনত ভৰাই ভৰাই লৈ গৈছোঁ আৰু যিমান পাৰোঁ কমকৈ লৈ গৈছোঁ ত' যোনখিনি একদম নেচেছেৰি যেনেকে ড্ৰাই ফ্ৰোটছ এনাৰ্জি কাৰণে লাগিবয়েই সেইখিনি আমি লৈ গৈছোঁ আৰু পূৰা টিফিনত ভৰাই লৈ গৈছোঁ আৰু কেম্প ছাইটত আমাৰ তললৈ নামিবলৈ এটা ভেলী পায় য'ত এটা ক্ৰছ আছে ডাঙৰ আৰু সেই কে ক্ৰছতোৰ ওচৰতো বহুত লেতেৰা আছিলে আৰু এটা ষ্ট্ৰিম এটা আছিলে সৰু লেক টাইপ সেইটো পাৰ কৰি যাব লাগে তাৰ কাৰণে বহুত দেৰি হৈ যায় ক্ৰছটোলৈ যাওঁতে হেলিপেড এখন আছে হেলিপেডখনতো বহুত সৰু সুৰা ডাঙৰ বেছি ডাঙৰ লেতেৰা নহয় জাষ্ট সৰু সুৰা পেকেটবোৰ সেইখিনি কোনো বাহিৰা মানুহে লেতেৰা কৰা নহয় তাৰে মানুহে যোনবোৰ আমি যাওঁ আমাৰ লোকেল মানুহবোৰ নৰ্থ ইষ্টৰ মানুহবোৰ ফুৰিব যাওঁ সিহঁতেই লেতেৰা কৰে সেইখিনি ছ' সেইটো এজ এ আমি নৰ্থ ইষ্টৰে হয় যিহেতু ছ' সেইটো আমাৰ দায়িত্ব কি আমি সেইটো চাফা কৰি ৰাখোঁ আৰু কোনোবা বাহিৰৰ মানুহ আহিলে যিহেতু যাতে সেইটো দেখা নাপাওক আৰু সেইকাৰণে আগন্তুক টাইমতো যিমান মানে ট্ৰেকিঙত যাওঁ মোৰ সেইটোৱে ইচ্ছা থাকিব যে আমি যিমান পাৰোঁ লেতেৰাবোৰ এইবোৰ চাফা কৰি যাওঁ আৰু মই নিজেও এটা সংগঠনৰ লগত জড়িত যোনটো আমি হেই কিবা কৰোঁ এন এছ এছ কৰোঁ ছ'চিয়েল চাৰ্ভিছ নেচনেল ছ'চিয়েল ছাৰ্ভিচ স্কিমত ত' তাতো আমি স্বচ্ছ ভাৰত অভিযান কৰোঁ ত' সেইটো আমি যদি আমি চিটিত কৰিব পাৰোঁ ত' মই ভাবোঁ কি এনেকুৱা টুৰিষ্ট এৰিয়াবোৰতো কৰিব লাগে এইবোৰ জেগাত মানুহ মানুহ নাযায় চাফা কৰিবলৈ ত' এইবোৰ ট্ৰেকিং শ্ৰেকিং কৰিব গৈয়ে মানুহবোৰে চাফা কৰিব লাগে বুলি মই ভাবোঁ আৰু সেইটো সেনেকৈ হৈয়ো যাব কৰি থাকিলে আৰু মই নিজে যিহেতু এন এছ এছত আছোঁ চিটিত কৰি থাকোঁ ত' সেইকাৰণে সেইটো মই বাহিৰত এনেকুৱা জেগাত গ'লে সেইটো নিজে নিজে আহি যায় মোৰ আৰু মই যিমান পাৰোঁ লগত যোন থাকে তাকো মই সেইটো ইনফ্লোয়েঞ্চ কৰিব ট্ৰাই কৰোঁ আৰু সেইটো হয়ো কৰেও এইবাৰো যোন যোন লগত আছিলে মোৰ সিহঁতক মই চিনি নাপাওঁ তাতে গৈ লগ পাইছোঁ মই ট্ৰেকিঙত নতুনকৈ পাইছোঁ সিহঁতক লগ সিহঁতকো মই কৈছোঁ সিহঁতেও বুজিছে সিহঁতেও চাফা কৰিছে টেণ্টটোও আমি চাফা কৰিছোঁ যোনটো টেণ্টত আমি আছিলোঁ সেইটোও আমি চাফা কৰি আহিছোঁ কোনো কা কোনো টাইপৰ আমি লেতেৰা টাইপ হৈ অহা নাই যাতে কোনো নেক্সট যোন যায় আমাৰ কোনো যাতে লেতেৰা নহয় যাতে ইভেন আমি যোনটো হোমষ্টেইত আছিলোঁ সেইটোও আমি যিমান পাৰোঁ চাফাকৈ তাত জাষ্ট গৈছোঁ বেগ ৰাখিছোঁ আৰু নিজাকৈ লেতেৰা একো কৰা নাই আমি একো বস্তু বেলেগকৈ লৈ যোৱা নাই অকল যি যিমানখিনি একদম বহুত নেচেছেৰি অকল সেইখিনিয়ে লৈ গৈছোঁ আৰু তাতে নাগালেণ্ডৰ যিমান মই দেখিলোঁ নাগালেণ্ডৰ গোটেই টাউনখন চিটিখন বহুত হেৰি চাফা আমাৰ বাকী যিমান চহৰবোৰ আছে তাতকৈ বহুত বেছি চাফা ৰাস্তাৰ কিনাৰে চিনাৰে চাফা খালী গৰম অলপমান মেইন টাউনটো কিন্তু তাৰ যোনবোৰ গাঁওবোৰ যোনখন গাঁৱত আমি আছিলো হোমষ্টেইখন আমি গৈ পেলাই যোনখন গাঁৱত আছিলো সেইখন গাঁওখন বহুত চাফা একদম শ্বিলঙৰ নিচিনা পাহাৰীয়া ৰাস্তা হয় আৰু তাৰ ৰাস্তাৰ কিনাৰে চিনাৰে এটা পেকেটো নাই যোনবোৰ আমি ইয়াতে চালে আমি কিনা সবতে এটা পেকেট দেখিমেই চকলেটৰ পেকেট বা বটল এটা আমি দেখিমেই প্লাষ্টিকৰ কিন্তু তাত সেইটো নাই গাঁও হ'লেও তাতে এটাও লেতেৰা বস্তু পোৱা নাই যোনটো দেখি বহুত বেছি ভাল লাগিল আৰু সেইটো দেখি পেলাই বহুত বেছি সুখ পাইছোঁ আৰু মো মই ভাবোঁ যে এনেকে ডাঙৰ ডাঙৰ চহৰবোৰতো সেইটো কাণ্ড জ্ঞান থাকিব লাগে মানুহৰ যে নিজৰ জেগাটো চাফা কৰি ৰাখোঁ আমি